অসমৰ জনপ্ৰিয় সংগীতকাৰ ডক্তৰ ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে অসমীয়া ভাষাটোৰ গোটেই ভাৰতবৰ্ষত বহলভাৱে বিস্তৃত হৈ আছে আমি উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য হিচাপে অসমখনত অসমীয়া ভাষাৰ উৎপত্তি হৈছিল ব্ৰিটিছসকলে শাসন কৰা বহুত বহু বছৰ আগতে আমাৰ আহোমসকলে বাৰশ খ্ৰীষ্টাব্দৰ পৰাই আমাৰ অসমখনত তেখেতলোকৰ শাসন আৰম্ভ কৰিছিল তেতিয়াৰে পৰা আমাৰ অসমীয়া ভাষাৰ যোনটো প্ৰচলন গোটেই উত্তৰ পূবৰ গোটেই সাতখন ৰাজ্যকে একে একত্ৰিত কৰি ৰাখিছিল তাৰ পৰৱৰ্তি বা পৰ্যায়ত ব্ৰিটিছ অসমলৈ আহিলে ব্ৰিটিছ অসমৰ পৰা গুছি গ'ল ব্ৰিটিছ গুছি যোৱাৰ পাছতো আমাৰ অসমীয়া ভাষাটোৱে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন মানুহৰ মাজত নিজৰ এটা আভ্যন্তৰীণ মনোভাৱ আৰু সমন্বয়ৰ প্ৰতীক হিচাপে অসমীয়া ভাষাটো বহুত গুৰুত্বপূৰ্ণ এটা চিহ্ন হিচাপে আছে অসমীয়া ভাষাটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ মানুহৰ লগত আমি বিভিন্ন ঠাইত থাকা আমাৰ অসমীয়া মানুহৰ লগত আমাৰ সংমিশ্ৰণ নহ'লেও আমি সেই মানুহবিলাকৰ লগত আমি যোগাযোগ কৰিব পাৰোঁ আমাৰ আজি আমি কোনোবা এখন ঠাইলৈ গ'লে আমি দিল্লীলৈ যাওঁ বা মুম্বাইলৈ যাওঁ তাত আমি আমাৰ অসমীয়া মানুহ লগ পাওঁ আৰু সেই মানুহবিলাকে যেতিয়া আমি লগ পোৱাৰ পাছত এটা নিজস্বতা এটা গঢ়ি উঠে যে সেই মানুহজন আমাৰ অসমৰ মানুহ অসমীয়া হিচাপে আমি সেইটো গৌৰৱবোধ কৰোঁ আজি অসমৰ পৰা মানুহ গৈ আমেৰিকাৰ দৰে আমেৰিকা যুক্তৰাষ্ট্ৰত আছেগৈ লণ্ডনত আছেগৈ তেখেতলোকে নিজৰ জীৱন যাপন আগবঢ়াই আছে তেনেকৈ আমি অসমৰ লগত আমি অসমখন এখন এনেকুৱা এখন ৰাজ্য য'ত বৰ্হি ৰাজ্যৰ পৰাও মানুহ আহে ইয়াৰ যথেষ্ট কেইখন মেডিকেল কলেজ আছে ইঞ্জিনিয়াৰিং কলেজ আছে তাত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যেনে কেৰেলা হওক ৰাজস্থান হওক তেনেকুৱা ঠাইৰ পৰা মানুহ আহি ইয়াত মানুহ আহি বসবাস কৰে কিন্তু সেইসকল মানুহেও তেতিয়া ইয়াত থাকিবলৈ লয় তেতিয়া অসমীয়া ভাষাটোৰ প্ৰতি তেখেতলোক আপ্লুত হয় আৰু সেই ভাষাটো শিকিবলৈ চেষ্টা কৰে আৰু আৰু শেষত তেখেতলোক যেতিয়া অসমৰ পৰা গুছি যায় তেখেতলোকে সেই ভাষাটো অনুকৰণ কৰি যায় আৰু তেখেতলোকে নিজৰ ঠাইত গৈ হ'লেও সেই ভাষাটো ব্যৱহাৰ কৰে তেনেদৰে আমি বিভিন্ন ধৰণৰ বিনিময়ৰ যোগাযোগ ব্যৱস্থাত আমাৰ অসমীয়া ভাষাটোৱে এটা গুৰুত্বপূৰ্ণ এটা পথ লৈছে বুলি মন্তব্য প্ৰকাশ কৰিব পাৰোঁ